হেল্ল' হয় কোনে কৈছে হয় কওকচোন হয় কওক মই হয় বাৰু গাইড কওকচোন হয় বাছেদি ন' অঁ কেতিয়া যাব পৰহিলৈ অঁ ঠিক আছে যাব পাৰিব হয় আপুনি বাছেদি গ'লে আপোনাৰ পৰহিলৈ গ'লে তাৰ নেক্সট মৰ্ণিং পাই যাবগৈ খানাপাৰাত তাৰপৰা কামাখ্যালৈ আপুনি বাছত বা কেবত লৈ যাম আমি তাৰপৰা তাত আপোনালোকে পূজাৰী লাগিবনে আপোনালোকক পূজা পাতল কৰিবলৈ হয় তাৰপৰা পূজা চাকি দিয়া ব্যৱস্থাটো তেতিয়া ভিতৰতে পাৰিব

অঁ অঁ সকলো সুবিধা পাৰিব আপোনাৰ কামাখ্যাৰ ওচৰে মই সব ব্যৱস্থা কৰি দিম তাৰপৰা আৰু আপোনালোকে তাত থাকিবনে নে ঘৰলৈ ঘূৰি আহিব সেইদিনা সেইদিনাখনেই

অঁ অঁ নিশ্চিন্ত থাকক আপুনি সব সা সুবিধা কৰি দিয়া হ'ব

আপোনালোকে ৰাতিপুৱা ছটা বজাতে ওলাব লাগিব আপুনি ৰাতি